আপোনাৰ গাঁওখনৰ বিষয়ে মোক অকণমান বহলাই কওকচোন আমাৰ গাঁওখনৰ নাম বৰদৈবাম এইখন এই লেজাই তিনিআলি পৰা একদম মইনা মিছিং গাঁওলৈ পায় তিনিশঘৰমান মানুহ আছে কিন্তু তাত আমাৰ এখন এম ই স্কুল আছে তিনিখন এল পি স্কুল আছে এটা ছাব চেণ্টাৰ আছে আৰু আমাৰ গাঁওখনৰ উত্তৰে ডাঙৰকৈ মঠাউৰি চৰকাৰে বান্ধি দিছে আৰু লাইব্রেৰীও আছে আমাৰ গাঁওখনত উন্নয়নমূলক ক্ষেত্ৰত চৰকাৰে যথেষ্টখিনি হেৰি কৰিছে গাঁও বিষয়লৈ ক'বলৈ গ'লে আৰু আমাৰ গাঁৱৰ উন্নতিৰ পথত প্ৰায়ে ছাব চেণ্টাৰবিলাকত ডক্টৰে প্ৰতি সপ্তাহতে আহে ভিজিত কৰে পেচেণ্টবিলাকক চাই দৰব পাতি দি দিয়ে আৰু গাঁওখনৰ বিষয়েও উন্নয়নমূলক প্ৰায়ে ইয়াত যাতায়াতৰ ক্ষেত্ৰত প্ৰায়ে সুবিধা আৰু কেতিয়াবা আমাৰ বৰ ডাঙৰ বানপানী হয় বানপানী হ'লে আমাৰ খেতি পথাৰ লোকচান হয় আৰু গাঁওখনৰ উন্নয়নৰ বিষয়লৈ ক'বলৈ গ'লে গাঁওখনত খেতি পথাৰ প্ৰায় উন্নত ধৰণে হয় কেতিয়াবা বানপানীয়ে আমাৰ বান খেত খেতি পথাৰবিলাক নষ্ট কৰি দিয়ে কিন্তু যেতিয়া খেতি পথাৰত পানী দুনি নাহে তেতিয়া আমাৰ খেতি পথাৰবিলাক বৰ উন্নত ধৰণে হয় যিকোনো শস্য হেৰি হয় কিন্তু বনৰীয়া হাতীয়ে কতিয়াবা আহে আহি আহো খেতি পথাৰবিলাক নষ্ট কৰি ৰাইজক বহুতখিনি অনিষ্ট কৰি থৈ যায় সেইটোৱে আমাৰ গাঁওখনৰ এটা ডাঙৰ প্ৰব্লেম বাৰ্নিং কুৱেশ্যন এইবিলাকক লৈ কেনে চৰকাৰে বহুতখিনি পদক্ষেপ আগবঢ়াইছে ওচৰতে এখন আমাৰ গাঁৱত এখন ৰিজাৰ্পো আহি আছে ভূমি সংৰক্ষিত বনাঞ্চল বুলি তাত কাঠ আছে চেগুন নাহৰ আজাৰ বিভিন্ন প্ৰজাতিৰ গছ আছে আৰু আমাৰ কাষতে এখন চেঁচা নৈ আছে চেঁচা নৈত মানুহে প্ৰায়ে মাছ ধৰে মাছ ধৰি ইয়াৰ মাছবিলাক ডিব্ৰুগড়লৈ নিয়ে ডিব্ৰুগড়লৈ নি তেওঁলোকে বিক্রী কৰি ঘৰ কিছুমানে ঘৰ চলায় ডাঙৰ ডাঙৰ মাছ ধৰে আৰু কিছুমানে জেং দিয়ে চেঁচা নৈত কাতি অ আহিন কাতি মাহত ডাঙৰকৈ জেং দি চেঁচা নৈত জেং মানে কাঠৰ গছ কাটিপিনে পেলাই থৈ দিয়ে তাত সেইবিলাক ধৰি জেং দিয়ে জেং দিপেনে এমাহ ডেৰমাহৰ পাছত সেই সেইটোত জেংটো ঘেৰিপেনে মাছমৰীয়াই মাছ বিকি কিছুমানে জীৱন নিৰ্বাহ কৰি ঘৰ চলাই আছে আৰু চৰকাৰে এতিয়া মঠাউৰি দিছে দুইটা পাৰে আমাৰ গাঁও কাষতে এখন গাঁও আছে গাঁও সেয়াতো এখন পথাৰ আছে ধুনীয়া খেতি পথাৰ হয় আৰু আমাৰ গাঁওখনৰ বিষয়লৈ ক'বলৈ গ'লে উন্নয়নৰ দিশত বহুত ল'ৰা ছোৱালী আগবাঢ়ি গৈছে প্ৰায় গ্ৰেজুৱেশ্যন লোৱা আছে আৰ্মি মিলিটেৰী পুলিচতো প্ৰায় আছে কিছুমান ৰে'লুৱে'ত অফিচাৰ কিছুমান আছে ৰে'লুৱে'ত চাকৰি কৰি কৰে এনেকুৱা ধৰণৰ হেৰি কৰি হৰি হৈছে আৰু যাতায়াতৰ ক্ষেত্ৰত প্ৰায় ওপ আমাৰ ইয়াত ৰিজাৰ্প এখন আছে ৰিজাৰ্পত মানে পাতি কাটি কিছুমান মানুহে পাতিদৈ কাটি ওচৰতে এখন গাঁও আছে পাতিয়ালা পতি তাতে কাটি আনি পাতিবিলাক বিক্রী কৰে সেই পাতি পাই আমি প্রায় পাতি কিনি আনো আমা গাঁৱৰ প্ৰায় আনে আৰু মই এইধৰণৰ উন্নয়নমূলক ক্ষেত্ৰত যথেষ্টখিনি আগবাঢ়ি গৈছে উন্নয়নৰ বিষয় লৈ এইবিলাকেই আৰু আমাৰ আৰু আৰু বেলেগতো ক'বলগীয়াতো মোৰ নাই ইমানেই কৈছো হ'ব চলোৱা অলপ দেৰি